মোৰ প্ৰধান জীৱিকা হৈছে কেঁচা চাহপাতৰ ব্যৱসায় কৰা আমাৰ এই ব্যৱসায়খন বছৰত মাত্ৰ ছমাহমানহে হয় বাকী ছমাহমান এই ব্যৱসায় বন্ধ হৈয়ে থাকে মোৰ এই ব্যৱসায়ত লাভ নোহোৱা নহয় অলপ লাভ হয় সেয়েহে মোৰ লাভৰ কিন্তু সৰহভাগ অংশই মোৰ পৰিয়ালটো পোহপাল দিওঁতেই খৰচ কৰা হয় নিজৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰা বেমাৰ আজাৰ চোৱা ইত্যাদি ইত্যাদি কামবিলাক আৰু তাৰে যদি অলপ ৰাহি হয় সেই ৰাহি অংশটোৰে মই বেলেগ ব্যৱসায়ত নখটাওঁৱেই মোৰ যি কেঁচাপাতৰ ব্যৱসায় আছে তাতেই পুনৰ মূলধন হিচাপে বিনিয়োগ কৰোঁ এনেদৰেই মোৰ ব্যৱসায়খন চলি আছে মোৰ ৰাহি অংশটো মোৰ ব্যৱসায়তে পুনৰ বিনিয়োগ কৰাৰ কাৰণে মোৰ বৰ্তমান পূৰ্বৰ তুলনাত মূলধনটো আগ কিছু সৰহ হৈছে সেয়েহে বৰ্তমান মোৰ ব্যৱসায়ত কিছু লাভৰ মুখ দেখিছোঁ